হেল্ল' অঁ শুনি আছোঁ অঁ শুনিছোঁ কোৱা অঁ অঁ আহক মোক মোৰ ঘৰ ডিব্ৰুগড়তে অঁ অঁ আছে আছে আছে বাৰু এতিয়া খালী আছে নাই মই খবৰ কৰিব লাগিব মই জনাত আছে ভাড়া ৰুম চাই চাই আছে কেইটা ৰুম লাগিব কেনেকুৱা লাগিব ৰুম চাই কেনেহে দামটো হ'ব অঁ এ চি ৰুম আছে বাৰু এ চি ৰুমবোৰত তোমাৰ দাম পৰিব নহয় অঁ লেট্ৰিন বাথৰুম এইবোৰ চব ঠিকে আছে বাৰু বাকীখিনি চব সুবিধাই আছে খালি কেইদিনৰ কাৰণে লাগিব কি লাগিব সেইখিনি জনালে মানে মই মালিকৰ লগত কথা পাতিব পাৰিম ভাড়া ৰুম ল'লে খোৱা মেলাখিনি নিজে কৰিব লাগিব খালি ৰুমৰ ভাড়াহে দিব লাগিব অঁ ঠিকে হ'ব বাৰু আহাচোন আহি লোৱা অঁ আহি পালেহি তুমি মোলে ফোন কৰিবা মই তোমাক লগ কৰিম লগ কৰি দেখাই দিম অঁ মই যোগাযোগ ব্যৱস্থাটো তোমাক কৰাই দিম বাৰু অঁ ধন্যবাদ অঁ